বাদ্যযন্ত্ৰ বজাওঁ সৰুৰ পৰাই ৰাপ আছিল কিন্তু সুবিধা নাছিল মই প্ৰথমতে শিকিছিলোঁ হাৰমনিয়াম বজাব হাৰমনিয়ামটো নাছিল তেতিয়া মানে মই যেতিয়া শিকোঁ তেতিয়া হাৰমনিয়াম পাবলৈ নাছিল এই হাৰমনিয়াম বজাব পাৰোঁ মই এতিয়া শাস্ত্ৰীয় ক্লাছিকেল গীতসমূহ বজাব পাৰোঁ বজাব পাৰোঁ গোটেইখিনিয়ে বজাব পাৰোঁ কিন্তু এতিয়া মানে তাৰ লগতে আৰু মই এই তবলা গীটাৰ অলপ চলপ বজাব শিকি আছোঁ এই সময়ে পোৱা নাছিলোঁ যেতিয়া চাকৰি কৰি আছিলোঁ তেতিয়া মানে সময়ে নাছিল এতিয়া অলপ সময় পাইছোঁ অলপ তবলাটো বজাই আছোঁ আৰু লগতে গীটাৰটো গীটাৰটোতো মই নিজেই শিকিছোঁ মানে অলপমান ইফাল সিফাল কৰি কিতাপ চিতাপ যোগাৰ কৰি অলপ চলপ ব বজাওঁ আৰু ইণ্টাৰেষ্ট আছে ভালকৈ ইণ্টাৰেষ্ট আছে আৰু আমাৰ অঞ্চলত প্ৰথমতে আগতেই একেবাৰে মানে অঞ্চলত মানে হাৰমনিয়াম এটাই অঞ্চলটোত নাছিল গতিকে খুব কঠিন হৈছিল তাৰপিছত এই কেনেকে বজায় হাৰমনিয়ামৰ ক'ৰ্ড নট এইবিলাক বস্তু মানে নিজে নিজে কেনে মানে ইয়াত তাত ঘূৰি ফুৰি ঘূৰি ফুৰি অলপ চলপকৈ শিকি তাৰপিছত অকণমান কিতাপ চিতাপ ফ'ল' কৰি নিজেই শিকিবলৈ পাইছিলোঁ খুব জটিল আছিল পৰিস্থিতি তথাপিতো মানে এতিয়া আৰু মোটামুটি ভালেখিনি আছে বজাব পাৰোঁ ভালেখিনি বজাব পাৰোঁ যিকোনোই গীত গালে ধুনীয়াকে গীতবিলাক বজাব পাৰোঁ তাৰপিছত এতিয়া তবলা তবলাটো মানে ঠিক তেনেকে কি পৰিৱেশ নাই বজাই আছোঁ গীটাৰটো কিন্তু বজাওঁ যিকোনো মানে আমাৰ ইয়াতে অনুষ্ঠান প্ৰতিষ্ঠান হ'লে এই অনুষ্ঠান প্ৰতিষ্ঠানত মানে গীত কিছুমানে গায় সমৱেত গীত গায় সৰু সৰু ল'ৰা ছোৱালীবিলাকে গীত গায় সিহঁতৰ গীতসমূহ সংগত কৰোঁ কিন্তু হৈছে গীত গাবলৈ যাওঁ অনুষ্ঠানবিলাকত কিন্তু এই কিটো নিদিয়ে আৰু এনেই এনেই বজাই দিব লগা হয় দিনটোৱে এনেই গুচি যায় তথাপিতো আগ্ৰহ আছে যাতে আৰু বস্তুটোক মই খুব ভাল পাওঁ সংগীতটোক ভাল পাওঁ সেইকাৰণে জড়িত আছোঁ ইয়াৰ পৰা এতিয়ালৈকে সৰু ল'ৰা ছোৱালীবিলাকৰ লগত মানে মই বজাই আছোঁ যদিও এতিয়ালৈকে ভাল এজন ভাল গীত গাব পৰা এতিয়াও মানে পপুলাৰ হ'ব পৰা মানে কেণ্ডিডেট উলিয়াব পৰা নাই তথাপিতো চেষ্টা কৰি আছোঁ এতিয়াতো আজিকালি হাৰমনিয়াম বজাই এই ফাংচনবিলাকত প্ৰগ্ৰেম কৰিলে সেইটোতো গ্ৰহণযোগ্য গ্ৰহণ কৰা নহয় গতিকে এতিয়া বজাব লাগিব কেচিঅ' এতিয়া কেচিঅ'টো বহুত দাম ল'ম ল'ম বুলি ভাবি আছোঁ অলপ মিলাব পৰা নাই কেচিঅ'টো শিকিব লাগিব কিন্তু কেচিঅ'টো শিকিব পাৰিলে তেতিয়া আৰু অলপ নিজৰ যিটো ইণ্টাৰেষ্ট সেইটো মানে আশা পূৰণ হ'ব আমাৰ গীতবোৰ জ্যোতি সংগীত বিষ্ণু সংগীত ভূপেন্দ্ৰ সংগীত এইবিলাকতো সাধাৰণ গীত এইবিলাক বজোৱাত বেছি অসুবিধা নহয় কিন্তু এটা অসুবিধা আছে হাৰমনিয়াম বজালেই নহ'ব আমাৰ যিবিলাকে সৰু সৰু ল'ৰা ছোৱালী গীত গায় সেই ল'ৰা ছোৱালীবিলাকৰ সৰু সৰু ছোৱালীবিলাকৰ মানে এই মেউজিক সম্পৰ্কে অলপ জ্ঞান নাথাকে সিহঁতক সাধাৰণভাৱে বজাব লগা হয় গতিকে কিছুমান বস্তু মই জানো যদিও মানে সেইবিলাক দিব পৰা নাই তথাপিতো মই মানে দেখিছোঁ মানে য'ত য'ত মই অনুষ্ঠানবিলাক কৰিছোঁ মানে এনেধৰণৰ ষ্টাইলত বজাওঁ যে এই কোনোবাই অলপ গানটোৰ কিবা তাৰ কিবা অলপমান কি নাথাকিলেও মানে ধুনীয়াকে সেই গীতটো পৰিৱেশন কৰিব পাৰে আৰু যিবিলাকেই ভাল গান গায় সেইটোতো ক'ব নালাগে এতে ধুনীয়াকে গীতবিলাক গাব পাৰিব এতিয়া হাৰমনিয়াম টো লাহে লাহে নোহোৱাই হ'ল সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ সৰু সৰু অনুষ্ঠানবিলাকত কৰিব লাগিব এতিয়া কেচিঅ'খন মানে ল'ম এই দুই এদিনতে ল'ম বুলি ভাবিছোঁ আৰু তেতিয়া কেচিঅ'ৰ এনে আইডিয়া আছে আইডিয়া এটা আছে তথাপিত গুৰু ধৰিব লাগিব মানে গানৰ ক্ষেত্ৰততো মানে গুৰু লাগিবই মোৰ কিন্তু গুৰু আছিল এই হাৰমনিয়াম শিকাৰ আগতে মই ক্লাছিকেল শাস্ত্ৰীয় সংগীত শিকিছিলোঁ মোৰ গুৰু এজন আছিল গুৰুজন ঢাকাৰ বাংলাদেশৰ বাংলাদেশৰ পৰাই ইয়াত আহিছিল মানে এই গুৰুজন যদি মানে এই আমাৰ অসমৰ ফালে নাহিল হয় যদি মানে কেলকটা চ ছাইডত গ'ল হয় অল ইণ্ডিয়া লেভেলত মানে সি গুৰু হৈ গ'ল হয় দুখৰ বিষয়ে এইফালে আহিল তেওঁৰ কিন্তু ভাল এটা কি আছিল তেওঁলোকৰ পৰাই মই বহুত কথাখিনি বহুতখিনি কথা শিকবা পাৰছোঁ এই এতিয়া মই সংগীতৰ বাদ্যযন্ত্ৰৰ লগত সংগীতৰ বাদ্যযন্ত্ৰ লগত জড়িত হৈ আছোঁ চাওঁ ইমানখিনি সফল হ'ব পাৰোঁ